নমস্কাৰ মই অভিজিত নাথে কৈছিলোঁ এইখন লাচিত ৰেষ্টুৰেণ্ট হয়নে মই বৰ্তমান ৰে'লত যাত্ৰা কৰি আছোঁ ইয়াত বতৰ একেবাৰে বেয়া প্ৰায় প্ৰচণ্ড বৰষুণ আৰু শিলাবৃষ্টি হৈ আছে বতাহ ধুমুহাও হৈ আছে নিশা বহুত হোৱাৰ বাবে সময় কিমান হৈছে ঠিক ধৰিব পৰা নাই আপোনালোকৰ ৰেষ্টুৰেণ্টত বৰ্তমান কি কি খাদ্য উপলব্ধ হৈছে জনাব নেকি হয় হয় এতিয়া বৰ্তমান ভাত হ'ব ন যদি ভাত হয় মোক ভাত এক প্লেট দিব পাৰিব নে নিশ্চয় ধন্যবাদ